গাঁৱলীয়া পৰিৱেশত শিশু শ্ৰমিক সমস্যাটো কম দেখা যায় কিন্তু চহৰ বা টাউনীয়া অঞ্চলত এই সমস্যাটো ব্যাপক পৰিমাণে হোৱা দেখা যায় এই সমস্যাৰ প্ৰধান কাৰণ হ'ল শিশুসকলক বিভিন্ন ব্যৱসায়ীক কামত নিয়োগ কৰা হয় যেনে হোটেল ঘৰুৱা কামত ইটা ভাটা আদি বিভিন্ন কল কাৰষানা আদিত শিশুসকলক নিয়োজিত কৰি তেওঁলোকক বিভিন্ন অত্যাচাৰীমূলক কামত ব্যৱহাৰ কৰাৰ ফলত তেওঁলোক সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আদি বিভিন্ন দিশত পিছ পৰি যায় বিশেষকৈ তেওঁলোকৰ প্ৰধান সমস্যা হিচাপে ক্ষতি হৈ ৰয় তেওঁলোকৰ শৈক্ষিক সমস্যা তেওঁলোকে এই কামসমূহত নিয়োজিত হৈ পৰাৰ ফলত সময়মতে বিদ্যালয়লৈ যাব নোৱাৰে ফলত তেওঁলোকে নিৰক্ষৰ হৈ ৰয় এই বিষয়ে মোৰ মতামত হিচাপে ক'বলৈ গ'লে তেওঁলোকক এই কামসমূহৰ পৰা আঁতৰত ৰাখি সদায় বিদ্যালয়লৈ যাবলৈ বিদ্যালয়লৈ পঠিয়াব লাগে কিয়নো এটি শিশু ভৱিষ্যতে দেশৰ এজন সু নাগৰিক তেওঁলোকক সময়মতে শিক্ষা গ্ৰহণ বা শিক্ষা প্ৰদান কৰিলেহে তেওঁলোকে ভৱিষ্যতৰ ভৱিষ্যতে দেশৰ ভৱিষ্যতে দেশৰ সু নাগৰিক হ'ব পাৰিব আৰু এই সমস্যাটো শিশু সম্ৰিক শিশু শ্ৰমিক সমস্যা ৰোধ কৰিবলৈ হ'লে এ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে এই আঁচনিসমূহ ফলপ্ৰসূভাৱে নিৰ্মাণ ফলপ্ৰসূভাৱে আঁচনিসমূহ প্ৰয়োগ কৰিব লাগে যাতে এই শিশুসকল পিছপৰি নাযায় বা তেওঁলোকে এইবোৰ কামত নিয়োজিত হৈ নাথাকে শিশুসকলক বিভিন্ন কামত টানি অনা হয় যেনে হোটেল হওক বা কল কাৰখানা আদিত বা মানুহৰ ঘৰত তেওঁলোকক বিভিন্ন কামত নিয়োজিত কৰি ৰাখে এইসমূহ কাম কৰাৰ ফলত তেওঁলোকে বিদ্যালয়লৈ যাবলৈ মন নকৰা হয় আৰু তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি আহে